হেল্ল যোৱাকালি যে মই ভাড়া কৰিছিলোঁ ভাইটিটো হয়নে বাৰু মোৰ ভন্টীজনীৰ চোৱা শান্তি হ'ল নহয় সেইকাৰণে আজি মই বিহপুৰীয়ালৈ যাব নোৱাৰিলোঁ নহয় এতিয়া তোমালোকে মোৰ পইচাটো ৰিফাণ্ড কৰিবা নেকি বাৰু মোৰ পইচাটো লাগিছিল তুমি মোক পইচাটো ফোন পে কৰি দিবা দেই